খেলৰ ক্ৰিয়াৰ ক্ষেত্ৰত খেলুৱৈসকলৰ মাজত প্ৰচেষ্টা প্ৰশংসা কৰিবলৈ যাতে তেওঁলোকে উন্নতিবাবে প্ৰেৰিত হ'ব পাৰে প্ৰতিযোগিতা আৰু খেলৰ ভাল দিশবোৰ প্ৰচাৰ কৰিব লাগে খেলৰ ফায়দা আৰু মনোবল

প্ৰেৰণা প্ৰদান কৰিব লাগে খেলুৱৈসকলক সঠিক অভ্যাস আৰু পৰিঅকল্পনামূলক বিষয়ে শিক্ষিত কৰিব লাগে যাতে তেওঁলোকে নিজৰ দক্ষতা উন্নত নিজৰ দক্ষতা উন্নয়ন কৰিবলৈ চেষ্টা কৰিব পাৰে নিজৰ আচৰণ আৰু প্ৰচেষ্টাৰ জড়িয়তে সুস্থ প্ৰতিযোগিতা আৰু ব্যক্তিগত উৎকৃষ্টতা উদাহৰণ স্থাপন কৰিব পাৰি

সৰুতে আমি লগৰ বোৰে লগ হৈ খেল খেলিছিলোঁ যেনে ফুটবল ক্ৰিকেট ভলীবল আদি অন্নন্য বহুত খেল খেলিছিলোঁ যিবোৰ বৰ্তমান সময়ত ক্ৰমাত হেৰাই গৈছে